গ্ৰাম্য অঞ্চলত এজন কৃষকে যিবিলাক প্ৰত্যাহ্বান যিবিলাক সমস্যা এই সমস্যা বুলি ক'লে বহুতো আহি পৰে তাক এটা শব্দত আমি ক'ব নোৱাৰোঁ বহু ধৰণৰ সমস্যা হৈ পৰে আৰ্থিক সমস্যাৰ পৰা আদি কৰি বায়ুমণ্ডলৰ যিবিলাক বতৰৰ গতি তালৈকে আহি পৰে এতিয়া ধৰক এজন মানুহে খেতি কৰিব ওলাইছে গতিকে খেতি কৰাটো ইমান সহজ নহয় ধান চপোৱা ধান ৰোৱাৰ পৰা ধান চপোৱালৈকে যিটো প্ৰক্ৰিয়া চলে সেই প্ৰক্ৰিয়াটো খেতি কৰা মানুহজনে বুজে যে তাত কিমান কষ্টকৰ হয় যে কেৱল এইটো নহয় যে ধানটো ৰুই থৈ আহিলে আৰু ধানৰ গুটি লাগিলে কাটি দিলে বাচ সেনেকুৱা নহয় তাৰ মাজত বহুতো প্ৰক্ৰিয়া থাকে কঠিয়া এক্সট্ৰাকে পেলোৱাব লাগে কঠিয়া পেলাই কৰি আকৌ ধান ৰুব লাগে ধান ৰোৱাৰ পিছত আকৌ তাত কিবা বন চন গজিলে তাক আকৌ চাফা কৰিব লাগে তাৰ বাহিৰেও আকৌ আপোনাৰ পথাৰত আকৌ আলি দিব লাগে তেনেকুৱা বহুতো ধৰণৰ প্ৰক্ৰিয়া আহি পৰে ধান ৰোওঁতে গতিকে বহুত কষ্ট হৈ পৰে আৰু এইবিলাক এজন দুখীয়া মানুহে এটা অকলশৰীয়া থকা এটা পৰিয়ালে সি অকলে কেতিয়াও খেতি কৰাটো সম্ভৱ নহয় যদি তাৰ যিহেতু আজিকালি গৰু নাইকিয়া হৈ গৈছে এখন গাঁৱত গৰু বলধ গৰু আজিকালি চোৰে চুৰ কৰি লৈ যায় গৰুবিলাক নাইকিয়া হৈ গৈছে গতিকে গৰু নাইকিয়াৰ ফলত এজন মানুহক মানে ট্ৰেক্টৰৰ দৰকাৰ হয় খেতি কৰিব লৈকে আৰু ট্ৰেক্টৰ দৰকাৰ হ'লেই নহ'ব ট্ৰেক্টৰ দৰকাৰ হ'ব হ'লে তেওঁৰ যদি নিজৰ ট্ৰেক্টৰ নাথাকে তেওঁ আনৰ ট্ৰেক্টৰ দি পেলাই খেতি কৰিব লাগিব আৰু আৰু আনৰ ট্ৰেক্টৰ যদি তেওঁক দৰকাৰ হয় তেতিয়াহ'লে তেওঁৰ হাতত পইচা থাকিব লাগিব যদিহে পইচা অবিহনে তেওঁ কেতিয়াও আনৰ ট্ৰেক্টৰ কেতিয়াও তেওঁ ব্যৱহাৰ কৰিব নোৱাৰে ন গতিকে এবিঘা মাটি হাল বাওঁতে আমাৰ ধৰি লওঁক পাঁচশ টকা লাগিলে এনেকে পাঁচশ টকাটো ঘৰত থকা এজন দুখীয়া মানুহৰ বাবে বহুতো সমস্যা হৈ পৰে গতিকে তেনেকুৱা ধৰণৰ বহুতো সমস্যা হৈ পৰে এজন মানে খেতিয়কৰ যিবিলাক সমস্যা এনেই ক'ৰবাত থকা মানুহবিলাকৰ নহয় গতিকে কৃষকবিলাকক মানুহে হেল্প কৰিব লাগে চৰকাৰে হেল্প কৰিব লাগে সহায় কৰিব লাগে কাৰণ বহুতো তেনেকুৱা সমস্যা হৈ পৰে তাৰ বাহিৰেও আজিকালি বতৰৰ গতিবিলাক দেখিছেই যে সময়ত বতৰ নহয় আৰু যেতিয়া সময় নহয় তেতিয়া বতৰ বহুত পৰি যায় গতিকে আগতে বতৰৰ পানী দিয়ে মানুহবিলাকে খেতি কৰি খাইছিলে কিন্তু আজিকালি বতৰৰ গতি মতি ইমান ভাল নহয় গতিকে বতৰলৈ আশা কৰি মানুহে খেতি কৰিব নোৱাৰে গতিকে মেছিনৰ দৰকাৰ হৈ পৰে যিটো কৃত্ৰিম পানী পথাৰত দি পেলাই খেতি কৰিবলগা হয় কিন্তু সেই মেছিনৰ দৰকাৰ হ'বলৈ কাৰণে আকৌ পইচা লাগিব গতিকে মানুহৰ খেতিয়ক এজনৰ প্ৰধান সমস্যা হৈছে আৰ্থিক সমস্যা যিটো পইচাৰ টকা পইচাৰ সমস্যা থাকে গতিকে সেইটোৱে হৈছে প্ৰধান সমস্যা আৰ্থিক সমস্যা গতিকে আৰ ঠিক অবিহনে তেওঁ কোনো ধৰণৰ খেতি কৰিব নোৱাৰে কাৰণ তাৰ বাহিৰেও আকৌ খেতিত কেতিয়াবা কেতিয়াবা কি হয় আপোনাৰ কিবা যদি খেতিৰ বিঘা যদি ভাল হ'লেও ধৰক ভাল হৈ গ'ল খেতি বিঘা বহুত কষ্ট কৰি কৰাৰ পিছত আকৌ যেতিয়া গুটি ধৰিব গুটি ধৰাৰ পিছত তাক আকৌ বিভিন্ন ধৰণৰ পোক পতঙ্গই আহি পেলাই তাক খাবহি সেই পোক পতঙ্গ বিলাক মাৰিবলৈ কাৰণে আকৌ ধৰ কিছুমান হেৰি লাগিব কীটনাশক কিছুমান দ্ৰব্য লাগিব ব্যৱহাৰ কৰিবলৈ সেইবোৰ আনিবলৈকো লৈকো আপোনাৰ পইচা লাগিব গতিকে আৰ্থিক সমস্যাটো মেইন সমস্যা হয় কৃষকসকলৰ আৰু তাক বহুতো ধৰণৰ সহায় কৰা নাযায় যদিও এতিয়া ধৰক পানীৰ কাৰণে চৰকাৰে কিছুমান ছ'লাৰ ছিষ্টেমৰ কিছুমান পানীৰ মানে মেছিন বহালে কিন্তু যদি পথাৰত গৈ ওলাই গৈ দেখা পোৱা যায় যে সেই ছ'লাৰ ছিষ্টেমবিলাক ক'ৰবাত ভাঙি ভাঙি উফৰি উফৰি পৰি আছে মানুহবিলাকে সেইবিলাক ব্যৱহাৰ কৰিব পৰা নাই বা ব্যৱহাৰ কৰিবলগীয়া হোৱা নাই সেইবিলাক কোনো ধৰণৰ চৰকাৰে কেৱল বনাই দিয়ে বনাই দিয়াৰ পিছত সেই বস্তুটো যে কেনেকে ব্যৱহাৰ কৰে তাক মানুহবিলাকক শিকাই দিয়া নাই গতিকে মানুহবিলাকে ভয় কাৰণ নাজানে মানুহবিলাক শিক্ষিত নহয় যিহেতু গাঁও অঞ্চলবিলাকত গতিকে শিক্ষিত নোহোৱা মানুহবিলাকে সেই বস্তুটো কেনেকে ছুইচ দিব কেনেকে পানী দি পেলাই ব্যৱহাৰ কৰিব সেই প্ৰচেছটো মানুহবিলাকক শিকাই কৰি দিয়া নাই গতিকে তেনেকে কৃষকসকলৰ জীৱন জীৱিকাটো উন্নতি হোৱা দেখা পোৱা নাযায় গতিকে মানুহবিলাকে তেনেকে সহায় কৰিব লাগে আৰু সৰু সৰু এতিয়া ধৰক সকলোটো যুৱ প্ৰজন্মই যদি চৰকাৰী চাকৰিৰ পিছত দৌৰি ফুৰে যে মোক চৰকাৰী লাগে বা কিবা মোৰ কিবা ক'ৰবাত ছেমছাং ম'বাইল এটাত কৰি খাম বা কিবা প্ৰাইভেট বাজাজত গৈ তেনেকে সৰু সৰু কোম্পানীবিলাকত চবেই কাম কৰি পেলাই জীৱনটো নিৰ্বাহ কৰিব বিচাৰে কিন্তু আচলতে সেইটো নহয় কাৰণ আজিকালি ভাৰতত হওক বা অসমত হওক বজাৰৰ বস্তুবিলাকৰ দাম কেনেকে বৃদ্ধি হয় কাৰণ খেতি কৰা মানুহ নিচেই কমি গৈছে এতিয়া কাৰ ঘৰত আপোনাৰ পাণ দেখা পাব কাৰ ঘৰত আপুনি তামোল দেখা পাব কাৰ ঘৰত আপুনি নেমু দেখি পাব বা কাৰ ঘৰত আপুনি কিবা শাক পাচলি দেখা পাব কাৰো ঘৰতে দেখা নাপাই গতিকে বহুত কম মানুহে কৰে খেতি কষ্ট কৰি কৰে ন খেতি গতিকে সেই কষ্ট কৰি কৰা খেতিয়কজনে যদি বজাৰত যদি সেই বস্তুটো বেচিবলৈ গৈ যদি উচিত দাম নাপায় যদি আপুনি দহ টকা পাঁচ টকা যদি তাৰ দাম হয় গতিকে সেই মানুহজনৰ কষ্টৰ ফলটো কি হ'ব আপোনালোকে নিজে ভাবক গতিকে বস্তুৰ দাম হ'বই যদি প্ৰতিজন মানুহে যদি খেতিৰ ওপৰত গুৰুত্ব দিয়ে প্ৰতিজন মানুহে যদি খেতি কৰিবলৈ তেতিয়াহ'লে বস্তুৰ দাম এনেও কমিব যদি ভাবক আপুনি আপুনি আলু খেতি কৰিছে মইও আলু খেতি কৰিছোঁ গতিকে আপুনিও আলু খেতি আপুনিও মোৰ পৰা মানে আলু কিনিব দৰকাৰ নাই ময়ো আপোনাৰ পৰা আলু কিনিব দৰকাৰ নাই গতিকে তাৰ দামটো একেবাৰে কমি গ'ল আলুখেতি মানে এটকালে আহি গ'ল যদি আপুনি আলুখেতি নকৰে মই আলু খেতি কৰো মইটো তাৰ দাম দামটো অফক'ৰ্ছ বঢ়াই দিম ন যে মই আলুৰ কেজি পাঁচ টকা কৰি দিম কাৰণ মই কষ্ট কৰিছোঁ ন আলুত গতিকে ঠিক তেনেকে যদি প্ৰতিজন যুৱ প্ৰজন্মই কেৱল চাকৰিৰ পিছত নদৌৰি যদি মাক দেউতাকহঁতৰ যিটো পৰম্পৰা আছিলে খেতি কৰা পৰম্পৰা সেই পৰম্পৰাৰ পিছত দৌৰি পেলাই যদি তেওঁলোকে যদি খেতি কৰা দিশতো যদি দৌৰে তেতিয়াহ'লে দেশখন উন্নত হ'ব বস্তুবিলাকৰ দাম কমিব কিবা সাৰুৱা কিবা সাৰ দি কৰা খেতিবিলাকৰ সাৰ দি কৰা শাক পাচলিবিলাকৰ বস্তুবিলাক কমিব সতেজ বস্তুবিলাক পাব মানুহে গতিকে প্ৰতিজন মানুহে খেতি কৰা উচিত আৰু এইটো নহয় যে চাকৰি কৰা মানুহে খেতি কৰিব নোৱাৰে চাকৰি কৰা মানুহেও খেতি কৰিব পাৰে কাৰণ এজন চাকৰি নকৰা মানুহে যিমান খেতি কৰিব পাৰে হয়তো চাকৰি কৰা মানুহজনে তাতকে বেছি খেতি কৰিব পাৰে কাৰণ তেওঁৰ হাতত পইচা আছে ন তেওঁৰ হাতত আৰ্থিক আছে গতিকে সেই পইচা ব্যৱহাৰ কৰি তেওঁ নিজে খেতি নকৰি তেওঁ খেতি কৰা কামলা মানুহ কাম কৰা মানুহৰ অভাৱ নাই তেওঁ সেই কাম কৰা মানুহজনক কিছুমান মানে পইচা পাব তেওঁৰ জীৱনটোও হেৰি হ'ল লগতে তেওঁ খেতিটোও কৰা হ'ল গতিকে কাম কৰা মানুহ লগাই দি তেওঁ ভাল খেতি কৰিব পাৰে যদি তেওঁৰ খেতি কৰা মাটি যদি কিনে তেওঁৰ চাকৰিৰ দৰমহাৰে খেতি কৰা মাটি কিনি সেই খেতিবিলাকত তেওঁ কামকৰা মানুহ যদি লগাই দিয়ে তেওঁৰটো ধান খেতিটো হ'বই ভাল হ'বই যিহেতু তেওঁ পইচা ব্যৱহাৰ কৰে আজিকালিতো চব পইচাৰ খেলহে হয় গতিকে চাকৰি কৰা মানুহবিলাকে কেৱল এই খেতিয়কৰ ওপৰত ভৰসা কৰি পেলাই থাকিব নালাগে সিহঁতেও নিজৰ এনেই পৰি থকা চনে যোৱা মাটিবিলাক সিহঁতে খেতি লগাই দিব লাগে যিকোনো খেতি য'ত যি ভাল হয় ক'ৰবাত মৰাপাট হওক সৰিয়হ হওক এই ধান হওক যিকোনো খেতি লগাই দিব লাগে এনেই পৰি থাকিব দিব নালাগে